হাবি আছিলে বৰ ডাঙৰ তাৰ মাজতে এটা গঁৰাল বনাই দিছে গাহৰি পুহিছিল মানুহবোৰ নাথাকে গঁৰালটোৰ ভিতৰতে গাহৰিটো মানে দছ পোন্ধৰ ফুট ওখ হ'ব ইমান দীঘল ওখ গঁৰাল গোল মূল সাজিছে তাতে গাহৰি পোৱালিটো আছে ভিতৰত তাৰপিছতে কেনেকৈ ডাঙৰ বাঘ এটা আহিল বাঘটোৱে একদম বগাই বগাই বগাই উঠি গৈ একদম ভিতৰত গোটেই গাহৰি খাই একদম তেজে তেজ ৰঙা ৰাঙলী হৈ গ'ল তাৰপাছতে গাহৰি খালে গাহৰি খালে বুলি কৈছে আমি আৰু দৌৰ মাৰি গৈছোঁ চাইছোঁ হয় গাহৰি খালে মানে গাহৰি নায়েই আৰু বাঘ খাই মেলি ওলাই গুচি গ'ল তাৰপাছতে গোটেই মানুহখিনি আহি কেনে গোট খাইছে আৰু চাইছে গোটেই গঁৰালখন ৰঙাই ৰঙা তাৰপাছতে আৰু কি ক'ব মানুহঘৰ মানে খায়েই পেলালে গাহৰিটো এতিয়া খাই পেলাই এতিয়া উপায় নাই বাঘটোতো পলাই গুচি গ'ল সেই বাঘটো এতিয়া হাবিলে গুচি গ'ল আৰু এতিয়া ওলাব আৰু তাৰপাছতে আমি আৰু ইফালে চাইছোঁ সিফালে চাইছোঁ নাই এতিয়া বৰ ডাঙৰ হাবি তাৰপাছতে আমি চাইছোঁ বাগানৰ মাজতে মানে আছে বাঘ আমাৰ আকৌ ককাহঁতে ধৰ বাগানত আগতে খেতি কৰে আৰু দূৰৰ পৰা আমাকে বাঘেই দেখুৱায় ইমান দীঘল দীঘল নেজ একদম মাটিত ওলমি যায় একদম মস্ত মচুৱা একদম সেইটো চা সেইটো চা আমাক আমি চাইছোঁ আৰু আমাৰ মানে হেৰি কৰি চোঁচা মাৰি নাহে মানে ডাঙৰ আমাৰ ককাহঁতে আগতে পূজা চূজা পাতে নহয় চিনি পায় নেকি নে কিহেই নে তেনেকৈ আমাক অনিষ্ট নকৰে বাঘ আহে আহিলেও গৰু ছাগলী ধৰে এনেকৈ কৰি কামোৰা কামুৰি কৰে আৰু বৰ উৎপাত কৰে ৰাতিও আহে ধৰিবলৈ এতিয়া শু হা কৰাৰ খাদা খাতে ধৰক গুচি যায়গৈ আৰু তথাপিও আৰু বাগানখন আছে আছে ধৰক মানে মুকলি হৈ আহিছে আৰু বাঘো আস্তে আস্তে ধৰক উপদেশ নাইকিয়া হৈ আহিছে আৰু তেনেকৈ আমাৰ ইয়াত বহুতখিনি অনিষ্ট কৰিলে খোৱাটো আৰু বাঘ আৰু ভালুকো আগত ওলায় ওলালেও ধৰ ভালকতো আমাৰ ইয়াত ধৰ ইমান অনিষ্ট নকৰে ধৰ বাঘে বেছি উপদ্ৰৱ কৰে মানে মানুহ কেতিয়াবা ধৰক বাগান হাবিলৈও সোমাব নোৱাৰে খৰি কাঠ কাটিব যাব নোৱাৰি বাঘেই বাঘ মানে আৰু গৰ্জিলে আৰু মানুহ ভয়তে পলায়েই আৰু বাঘ আছে বুলি কৈ আৰু নোসোমায় আৰু আমি আৰু সেই আৰু বাৰীৰ ওচৰতে আমাৰ আৰু আমি সদায় বাগানত ওলোৱা সোমাৱা কৰি চাওঁ আৰু ৰাতি আৰু গৰু ছাগলীবোৰ বান্ধা বান্ধি কৰোঁ আৰু বাঘ আহিব সাৱধানকৈ থাকোঁ আৰু তেনেকৈ কৰি মানে ৰাখোঁ আৰু গৰু ছাগলী তথাপিও আৰু কুকুৰ চুকুৰ কেতিয়াবা আহি আৰু নিয়েহি চোঁচা মাৰি টানি নিব নোৱাৰে কিন্তু শিকলি বন্ধা থাকে আৰু আমাৰ আমি সেই ভিতৰৰ পৰা ওলাই ধৰ ধাৰ ধৰ ধাৰ কৰোঁ আৰু তেতিয়া ওলাই যায় পলায় সেয়ে আৰু আৰু তেনেকুৱা মানে মানুহ আমাৰ এইডোখৰত তেনেকৈ ওচৰত তেনেকৈ আশে পাশে মানুহ নাই আমিও একদম নিজান জেগা মানে আৰু বাগানৰ মাজত মানে কোনো চিঞৰি বাখৰ কৰিলেও মানে পাবলৈ নাই মানুহ ইমানেই মানে নিজান আৰু আৰু আমি তেনেকুৱা আমাৰ বাঘ ওলায় ওলালেও মানে ধৰক বহুত দূৰত দূৰত ওলায় কেতিয়াবা এইফালে নতুন গাঁওফালে এইফালে এইফালে ওলায় কিছুমান এনেকৈ বাঘ ওলাইছে ঐ বাঘ ওলাইছে মানে শু হা শু হা কৰে আমাৰো এইফালে তেনেকৈ মস্ত ডাঙৰ এটা বাঁহনি আছিলে তাৰপাছে এটা ম মানে বুঢ়া এটা আছিলে আমাৰ ঘৰৰ ওচৰতে আমিও ঘৰৰ ওচৰতে আছোঁ তাৰপাছতে আমাৰ ৰাতি বাঁহ মৰক মাৰাক কৰিছে আমি ভাবিছোঁ কি বস্তু ওলাইছে নহয় বোলে হাতী আহিছে হাতী আহিছে ক'ত হাতী আহিব ইয়াত বোলো ইমান ইমান হাতী নাহে নহয় বোলো তাৰপাছতে গৈ কিনে আমি চাইছোঁ গৈ কেনে এইটো অ' এইটো ম'হে হয় বোলো এইটো বুঢ়াই একদম আমাক হাৰ্ট ফেইল কৰি দিলে নহয় এইটো বোলে একদম হাতী আহি গ'ল পলা বোলে পলা পলা ক'ত পলাবি বোলো ইমান দিন হ'ল হাতীয়ে নাই আমাৰ এইফালে ধৰোঁ এইটোতো ম'হেই হয় বোলো এইটো ৰাতি আহিছে আৰু খাবলৈ কলগছ শিং মাৰি ভাঙিছে বুঢ়াই ভাবিলে একদম পুৰা মহতিয়াই আহিছে একদম বুঢ়াই একদম ভয়ত আহি আমাক আকৌ উৎপাত কৰিছে ব'লচোন ব'ল ব'লচোন ব'ল বোলে চাবিচোন ব'ল আমি আৰু চাবলৈ গ'লো হয় মানে ম'হে হয় তাৰপাছত আৰু কি হয় আমিতো আৰু খেদা মেলা কৰিলো গ'লগৈ আৰু তাৰপাছত আমি ঘৰা ঘৰি হৈ গ'লো গৈ আকৌ এইফালে বাগানৰ কাষতে আৰু আমাৰো তেনেকৈ আগতে গাহৰি চাহৰি এনেকৈ পোহোঁ আৰু যায় সেইফালে আকৌ ধুৰ ধাৰ কৰি খেদা মেলা মানে অকণ সেইফালেও দিগদাৰ দিয়ে আৰু মানে ৰাতি বিয়লি হ'লেও মানে ধৰক কাণ খাৰা কৰি থাকিব শুব লাগিব কোন সময়ত আহিব বাঘ কেনেকৈ খেদিব পাৰোঁ সেইবোৰ চিন্তা কৰি থাকোঁ আৰু আজিলৈ ইমানেই আৰু সামৰণি মাৰিছোঁ আৰু